হেল্ল' ভাইটি মই বস্তু এটা অৰ্ডাৰ দিছিলোঁ বস্তুটো অৰ্ডাৰটো পাছ হ'ল বুলি নটিফিকেশ্যন এটা পাইছোঁ বস্তুটো আহিছে বুলি কিন্তু বস্তুটো পোৱাহি নাই যে মোৰ হাতত কি কৰিব লাগিব কিবা এটা উপায় কৰাচোন সোনকালে